হয় হয় বৰুৱানীয়ে কৈছোঁ অঁ শৰ্মা কওক ভাত খালোঁ খাই অকণমান জিৰণি লৈছিলোঁ

তিনিচুকীয়া নহয় জানো অঁ হ'ব অঁ ভালেই হ'ব প্ৰগ্ৰামটো বেয়া নহয় অঁ অঁ অঁ অঁ বেয়া নহয় বেয়া নহয় ভালেই হ'ব অঁ হয় ওলাম ওলাম অঁ অঁ এখেতকো ক'ম আৰু কথাটো অহা দেওবাৰে নহয় জানো অঁ ঠিক আছে হ'ব বাৰু হ'ব হ'ব ও ও ঠিক